আমাৰ সংস্কৃতিৰ এক অংগ হৈছে নাৰিকলৰ লাড়ু নাৰিকল বহুত ৰকমৰ পিঠা বনাব পাৰি নাৰিকলৰপৰা লাড়ু তাৰ পিছত ঘিলা পিঠা নাৰিকল পিঠা বহুত ৰকমৰ পিঠা বনোৱা হয় নাৰিকল ভাজি নাৰিকালৰপৰা আমি বহুত ধৰণৰ পিঠা বনাওঁ নাৰিকলৰ লগত আটাৰ লগতো নাৰিকল মিহাল কৰি মিহলি কৰি পিঠা বনাব পাৰি আটা নাৰিকল চেনি মিহলি কৰি পিঠা বনোৱা হয় নাৰিকলৰপৰা আমি বহুত ধৰণৰ পিঠা খাওঁ পিঠা বহুত ৰকমৰ আছে চুঙা পিঠা ঘিলা পিঠা নাৰিকল পিঠা পকা পিঠা বহুত ধৰণৰ বনোৱা হয় চাউলৰপৰাই পিঠা বনোৱা হয় পিঠু গুড়ি খুন্দি নাৰিকল মিহলি কৰি হাজলমুখি পিঠা বনোৱা হয় নাৰিকলে চেনি ভাজি লৈ নাৰিকল পিঠা বনোৱা হয় বিহুত নাৰিকল পিঠা খোৱা হয় অসমীয়া সমাজত নাৰিকল প্ৰধান সাংস্কৃতিক অংগ নাৰিকলেই বিহুত বহুত ধৰণৰ সহায় কৰে নাৰিকল নহ'লে অসমীয়া মানুহে চলিব নোৱাৰে নাৰিকল কলৰ লাড়ুত নাৰিকল মচলা চেনি কৰি লাড়ু বন্ধা হয় তাৰ পিছত নাৰিকলৰ পিঠা নাৰিকলৰ পিঠা নাৰিকল চেনি মিহলি কৰি তাৰ লগত পিঠা গুড়ি দিলে তেলত ভাজিব পাৰি আটাৰ লগত নাৰিকল চেনি মিহলি কৰি তেলত ভজিব পাৰি